টেকন'লজি উদ্ভাৱনে বিশ্বত বৈপ্লৱিক পৰিৱৰ্তন ইতিমধ্যে আনিছে মোবাইলৰ উদ্ভাৱন কম্পিউটাৰৰ উদ্ভাৱন এইবিলাকেই সাংঘাতিক এটা পৰিৱৰ্তন পৃথিৱীত আনি দিছে এতিয়া চাওক চিঠি পত্ৰ প্ৰেৰণৰ ক্ষেত্ৰত আগতে কি ব্যৱস্থা আছিলে মোবাইল নাছিলে এই কথা পাতিব পৰা নাছিল এজনে মানে দূৰত থকা মানুহজনে ঘৰৰ মানুহবোৰক যেতিয়া লগ পাই ঠিক তেতিয়াই কথা পাতিব পাৰে বা তেওঁলোক টেলিগ্ৰাম কৰিব লগা হয় বা চিঠি পঠাব লগা হয় সেই চিঠিখন গৈ পাওঁতে বা টেলিগ্ৰামখন গৈ পাওঁতে বহুত বহুতদিন লাগি যাব পাৰে বা কেতিয়াবা হেৰাই যাব পাৰে খবৰ নোহোৱাকেই বছৰ বছৰ ধৰি মানুহ থাকি যায় কিন্তু এতিয়া টেকন'লজি সেই যিটো পুৰণি পদ্ধতি ইমান আগুৱাই লৈ গৈছে চাওকচোন এতিয়া মোবাইল আৱিষ্কাৰ হ'ল কম্পিউটাৰ আৱিষ্কাৰ হ'ল ইণ্টাৰনেট আৱিষ্কাৰ হ'ল হোৱাৰ লগে লগে আমি জাষ্ট এতিয়া এখন মেইল লিখি পেলাই যদি মই ক্লিক কৰি দিছোঁ ইমিডিয়েট এক ছেকেণ্ডত গৈ সেইখন আমেৰিকা পাইছেগে গতিকে মই কি ক'ব খুজিছো মোৰ মনৰ ভাৱখিনি মই একদম উইডাউট এ ছেকেণ্ড মই তাত ক'ব পৰা হৈছোঁ এতিে মই তাত আমেৰিকালৈ গৈ মোৰ কথাখিনি ক'বলগা প্ৰয়োজন নাই মানে টেকন'লজিয়েই গোটেই বিশ্বখনক ইমান সৰু সৰু কৰি পেলাইছে যে আমি ঘৰতে মানে পৃথিৱীৰ যিটো চুকতেই বহি নাথাকো কিয় গাঁৱৰ যদি কোনোবাই একদম জংঘলৰ চুক এটাটো বহি আছোঁ আমি তেতিয়াও আমি আমাৰ মনৰ কথাখিনি খুব স খুব সোনকালে প্ৰযুক্তিৰ যুগত অন্য জনৰ আগত প্ৰকাশ কৰিব পাৰোঁ